অ' আপুনি ন সিদিনাখন আপুনি আহিছিলি অ' আপোনাৰ ভালনে অ' আপোনাৰ গা চাবোৰ ঠিকে আছে ন' অ' অ আপোনাৰ যদি কিবা মানে যদি ফাইনেঞ্চিয়েল কিবা প্ৰব্লেম হ'লে ক'ব মানে আমাৰ এইটো মানে যিটো আমাৰ হেৰিটো আপুনি যিটো আহিছে তাত আমাৰ সকলো মানে ফালৰ পৰা সহায় কৰে মানুহক হেল্প কৰে অ আপোনাৰ যদি কিবা প্ৰব্লেম হয় মানে সবফালৰ পৰা কিবা প্ৰব্লেম হয় মোক ক'ব জনাব আৰু আমি যিমান পাৰোঁ সহায় কৰিম আপোনাক